মই ফুৰিবলৈ যাওঁতে সহজতে আচল অৰি বেছিভাগেই মানে ট্ৰেইনতে গৈ ভাল পাওঁ ট্ৰেইনত হ'লে মানে জাৰ্ণনিটোত কষ্ট নহয় আৰু যাৰ ভাড়াও কম হৈ যায়

ফ্লাইটত যাবলৈতো বহুত পইচাৰ প্ৰয়োজন হয় গতিকে ফ্লাইটত যোৱাটো সম্ভৱেই নহয় আমাৰ কাৰণে সেইবাবে মই বাছতকৈ ট্ৰেইনতে যাওঁ বাছত হ'লে দীঘলীয়া আৰু হেৰি আৰু বাছত গ'লে মোৰ মানে অলপ মাথাবিলাকো মানে ঘূৰাই বমিও হয় গতিকে ট্ৰেইনত হ'লে সেইটো নহয় আৰু ভ্ৰমণৰ ক্ষেত্ৰত ট্ৰেইনততো বহুত সুবিধা হয় ট্ৰেইনত খৰচো বহুত কম হয় কমৰ কাৰণে মই মইতো প্ৰায়ে মানে গুৱাহাটীলৈ গৈ থাকিব লাগে মোৰ মানে বেমাৰ হেৰি মই এটা ৰিমটলজিমৰ ৰোগী হয় গতিকে মই সপ্তাহ মাহে প্ৰত্যেক মাহতে চেকআপৰ কাৰণে গুৱাহাটীলৈ গৈ থাকিব লাগে মই সেইবাবে ট্ৰেইনতে যাওঁ ট্ৰেইনত গ'লে মানে মই ষ্টেচনবিলাক চিনি যাওঁ আৰু চিনি যাই মই নিজৰ নিৰ্দিষ্ট ষ্টেচনত নামো নামিলে মোৰ মই সদায় খৰচ যেতিয়া কম গতিকে মই ট্ৰেইনতে যাওঁ ট্ৰেইনত যোৱা ট্ৰেইনত কিছুমানে যাবলৈ ভয় কৰে কিন্তু ট্ৰেইনত ভয় কৰিবলগীয়া একো নাই ট্ৰেইনত আমাৰ নিজৰ মানুহবিলাককে বহুত পোৱা যায় আমাৰ আমাৰ আমাৰ চহৰৰ অসমীয়াই হওক বঙালীয়েই হওক আমাৰ অসমৰে মানুহখিনিক পোৱা যায় গতিকে মই ট্ৰেইনত গৈয়ে ভাল পাওঁ ট্ৰেইনত বৰ্তমান আগতেই ট্ৰেইনত মানুহে ভয় কৰিছিল কিন্তু বৰ্তমান ট্ৰেইনত সুৰক্ষিত হয় সেইবাবে ট্ৰেইনতেই প্ৰত্যেক মানুহে যায় ট্ৰেইনত নিজৰ মানুহ বাচি ল'ব পাৰিলে ট্ৰেইনত ভাল খৰচো কম সেইবাবে অতি খৰচৰ বাবেই হওক বা কষ্টৰ কাম বাবেই হওক মই ট্ৰেইনত গৈয়েই ভাল পাওঁ